হয় এইটো ডক্তৰ তৃষ্ণা কলিতা হয়নে হয় হয় মই আচলতে জালুকবাৰীৰ পৰা কৈছিলোঁ মই আপোনাৰ চেম্বাৰখন ক'ত আছে জানিব বিচাৰিছোঁ আৰু আপুনি কেতিয়া বহে মোৰ মানে এইকেইদিন পেটৰ কণ্ডিচনটো ইমান ভাল নহয় মানে হঠাতে হঠাতে পেটৰ অসুখ হৈ যায় হয় হয় মোৰ নামটো ঋতিকা জালুকবাৰী অ' হয় হয় হয় হয় ঠিক আছে ঠিক আছে মেডাম ঠিক আছে ঠিক আছে হ'ব বাৰু নাই নাই মোৰ এই প্ৰব্লেমটো হোৱা এসপ্তাহমানহে হ'ল পেটৰ বিষ নাই হোৱা কিন্তু এইকেইদিন মই একো খাবই নোৱাৰোঁ লগালগ দৌৰিব লগা হয় হয় হয়

ঠিক আছে ঠিক আছে হ'ব বাৰু হ'ব হ'ব হ'ব মেডাম হ'ব হয় হয়